হেল্ল' কওকচোন হয় হয় লাগিছে নিশ্চয় হয় হয় আপোনাৰ বাৰু ইয়াত সুবিধা বাৰু বহুত ধৰণৰ আছে বাৰু হয় আপোনাৰ এনেই আপুনি ইয়াত আহিলে বেছি ভাল হয়

আপুনি এপইন্টমেণ্টটো আমাৰ অনলাইন বিভাগত নহয় আপোনাৰ এজন ব্যক্তি আহি পেলাই আপুনি ইয়াত ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰপিছত এপইণ্টমেণ্টটো এপইণ্টমেণ্টটো তেতিয়া পোৱা হ'ব আপুনি তেনেকুৱা সুবিধা বাৰু আছে অকল আপুনি নামটো আৰু নম্বৰটো আপুনি দি থৈ দিব পাৰিব তাৰপিছত আপোনাৰ এনেই এজন ব্যক্তি আহি পেলাই আপোনাৰ বিষয়ে গোটেইখিনি ডিটেইলছ আপোনাৰ বিষয়ে সকলো তথ্য ইয়াত দিলে আপোনাৰ ভাল হয় ৰেজিষ্ট্ৰেশ্যন হ'ব আৰু আপোনাৰ ইমেইলটো আপুনি তেতিয়া পাব

আপোনাৰ ইয়াত আছে ডক্টৰ নিৰঞ্জন শইকীয়া তেওঁ আপোনাৰ ইয়াৰে মানে হেড হয় তেওঁ আপোনাৰ তেওঁ আপোনাৰ মানে আপোনাৰ আপোনাৰ হেৰিটো তেওঁৱেই চাব হয় আৰু প্ৰতেকটো বাৰতে আপোনাৰ নাথাকে বাৰু আপোনাৰ তেওঁ দুদিন সপ্তাহত দুদিন আপোনাৰ বন্ধ হয় এনেই বাকী কেইদিন আপোনাৰ হয় খোলা থাকে আৰু আপোনাৰ বন্ধ দিন হ'ল দেওবাৰ আৰু শুক্ৰবাৰ হয় অঁ আপোনাৰ হয় হয় আপুনি বাৰু কাইলৈ কেইটামান বজাত আহিব পোৱাকে আহিব হয় হয় নহয় মানে বিশেষ সোধাৰ কাৰণটো হ'ল আপোনাৰ ছাৰ মানে বেছি বি ৰাতিলৈকে নাথাকে তেওঁ সেইটো কাৰণে আপোনাক মই ফোন কৰি জনাই দিলোঁ আপোনাৰ চাৰ্জাৰীৰ বাবে মোটামুটি আপুনি থাৰ্টি ত্ৰিছ হাজাৰ ধৰি থৈ দিয়ক হয় বাকীখিনি এক্সট্ৰা চাৰ্জত আপুনি ইমান চিন্তা কৰিব নালাগে বাৰু কাইলৈ ৰাতিপুৱা আপুনি সোনকালে আহি গ'লেই হ' ল অ' কে ধন্যবাদ